হেল্ল' অঁ বাইদেউ আপুনি জানে নেকি কামাখ্যা মন্দিৰৰ যোৱা ৰাস্তাটো কোনফালে হয় মই কটন কটন ইউনির্ভাচিটিৰ লগতে আছো সন্মুখত আছো কোনখিনিত বা সেইটো পানবজাৰ পানী টেংকিটো অঁ দেখা পাইছোঁ দেখা পাইছোঁ সেইটোৱে হ'ব লাগে চাগৈ ঠিক আছে অঁ আৰু এইটো টাইমত চাগৈ বাছকেইটাত বহুত ভীৰ হয় ন অঁ আৰু আপুনি জানে নেকি ইয়াৰপৰা যদি মই কামাখ্যা মন্দিৰলৈ যাওঁ বাছৰ ভাড়াটো কিমান ল'ব অঁ আচ্ছা আচ্ছা আৰু অঁ এজনৰ সেইটো ন আৰু বাছ কিজন কি এটা বাছতে যাব পাৰিম নে বাছকেইটা বদলি কৰিব লাগিব মাজত অঁ ঠিক আছে আৰু ইয়াৰপৰা যে যাম বাছত গ'লে কিমান টাইম লাগিব চিটি বাছত গ'লে অঁ অঁ ঠিক আছে আৰু ইয়াৰপৰা বাছকেইটাটো থাকে ন এই এইটো টাইমততো পাই পাই যাম ছাগৈ অঁ ঠিক আছে দিয়ক ধন্যবাদ